মানুহে লকডাউনৰ সময়ত মোবাইল লেপটপ বেছিকৈ ব্যৱহাৰ কৰিছিল বুলি মই ভাবোঁ কাৰণ চাকৰিৰ ক্ষেত্ৰতে হওক এতিয়া কলেজ স্কুল বা ক্লাছিকেলৰ ক্ষেত্ৰত ভোকেল বা নৃত্য বা আৰ্টৰ ক্ষেত্ৰত চব অনলাইন হৈছিল কাৰণে ব্যৱ মোবাইল বা লেপটপ ব্যৱহাৰ কৰিবলগীয়া হৈছিল সুবিধাও আছিল অসুবিধাও আছিল সুবিধা হ'ল ঘৰত থাকিয়ে কিবা চাকৰি অঁ এৰি নগৈছিল ঘৰত থাকিয়ে অনলাইনতে জব কৰিব পাৰিছিল আৰু শিক্ষাৰ ক্ষেত্ৰত ঘৰত থাকিয়ে এগজাম দিব পাৰিছিল ক্লাছ কৰিব পাৰিছিল সেইকাৰণে সুবিধা আছিল সুবিধাটো অকল যাৰ মোবাইল লেপটপ আছে ইহঁতৰ কাৰণে সুবিধা হৈছে আকৌ অসুবিধা হৈছে গাঁৱৰ ক্ষেত্ৰত গাঁৱৰ ক্ষেত্ৰত এতিয়া দুখীয়া পৰিয়ালৰ কাৰণে অসুবিধা হৈছিল ইহঁতৰ লেপটপ নাই মোবাইল নাই মোবাইল নাথকাৰ ক্ষেত্ৰত বেলেগৰ ঘৰত গৈ ক্লাছ কৰিছিল এগজাম দিছিল সিহঁতৰ হাতত মোবাইল নাছিল সেইকাৰণে গাঁৱলীয়া মানুহ মানুহবিলাকক অলপ অসুবিধা আছিল এতিয়া কোনোমতে মাক দেউতাকে ক্লাছ কৰিব লাগিব বুলি মোবাইল কিনি দিছিল মোবাইল কিনি দিয়াৰ পিছত এতিয়া ল'ৰা ছোৱালীবিলাকে ক্লাছ কৰাৰ বাহানাত মোবাইল চাই থাকে সেইকাৰণে অলপ বেয়াও আছিল ভালো আছিল এতিয়া অনলাইন স্কুল শিক্ষা বা ঘৰৰ পৰা কাম কৰাৰ ক্ষেত্ৰত মোৰ অভিজ্ঞতা মোৰ অভিজ্ঞতা হ'ল অনলাইন এগজাম দিব পালোঁ মই নিজে ডিগ্ৰী কৰি থকা সময়ত দুটা চিমিষ্টাৰ তিনিটা দুটা চিমিষ্টাৰ অনলাইন দি দিব পালোঁ আকৌ পাহাৰত গৈ চাক চবজি আনা এতিয়া বাৰীত খেতি কৰিলোঁ ক'তো যাব নোৱাৰে ক'তো ওলাবও নোৱাৰে সেইকাৰণে বাৰীতে চাক চবজি কৰাৰ ক্ষেত্ৰত মোৰ অভিজ্ঞতা হ'ল